ভাৰতৰ প্ৰত্যেকেই চাহ ভাল পায় আৰু তাৰ মাজত মইও হয় মই চাহ খাই বহুতেই ভাল পাওঁ আৰু যিহেতু মই অসমৰ ছোৱালী হয় আৰু অসমত চাহ এবিধ মেইন প্ৰডাকচন আমাৰ এটা কালটিভেশ্বন হয় এটা মানে টি প্ৰডাকচন ক'ব পাৰি চাহৰ খেতি আমাৰ অসমত বহুত ফেমাছ হয় আৰু চাহ আমাৰ ঘৰত কেনেকৈ বনায় মানে আমি যেতিয়া খাওঁ একেলগে তেতিয়া মানে বহুত ধুনীয়াকৈ গাখীৰ পগাই তাত বহুত ধুনীয়া একেবাৰে বগা ৰঙৰ ব্ৰাউন ৰঙৰ কৰি পেনি খাওঁ যেনেকুৱা আৰু লাল চাহ খালে আমি ইলাচী দি পেনিও খাওঁ ফাৰ্ষ্ট আমি বাচনখন লওঁ তাৰপিছত পেনটোত তাত আমি পানী দি লওঁ আমি যিমানকেইজন মানুহ খাওঁ একেলগে বা মই যেনেকৈ খাওঁ তেনেকুৱাকৈ মই খাওঁতে ধৰি লওক একাপ দিলোঁ পানী তাৰপিছত চাহপাত দিওঁ অকণমান যেতিয়া উতলি আহে তাৰপিছত মই চেনি দিওঁ মিক্স হয় তাৰপিছত মই গাখীৰখিনি গৰম কৰোঁ গাখীৰখিনি পুৰা যেতিয়া চামনিখিনি থাকে সেইখিনি লৈ পেনি মই চাহত মিক্স দিওঁ আৰু ধুনীয়াকৈ উতলি আহে তাৰপিছত তাত সেইখিনি বিস্কুট হওক বা ব্ৰেড হওক সেইবিলাকৰ লগত খাওঁ আৰু চাহ খাই মই খুবেই ভাল পাওঁ দিনটোত হয়তো মই দুবাৰ তিনিবাৰমান চাহ খাওঁ আমাৰ ঘৰৰ মানুহবোৰেও খায় আৰু লাল চাহ খাব হ'লে আমি লাল চাহ খাওঁ তাত মই কেতিয়াবা আদা নহ'লে ইলাচী মই বটি পেলাই দিওঁ অকণমান চাহপাত দিওঁ আৰু কেতিয়াবা হয়টো গ্ৰীন টি খাই দিওঁ সেইটোও ভাল হয় কিন্তু নৰ্মেলি ক'ব গ'লে চাহ একাপ একাপ বিস্কুটৰ লগত খাই মই বিৰাটেই ভাল পাওঁ খুবেই ভাল পাওঁ